যে আমাৰ অঞ্চলত মৃত্যু হাৰৰ মূল কাৰণসমূহ হৈছে যে বহুতো ল'ৰা ছোৱালীয়ে আজিকালি মানে বেয়া বস্তু ব্যৱহাৰ কৰে আৰু তাৰ ফলত এটা বয়সত গৈ ডাঙৰ বেমাৰত পৰিছে সেই বেমাৰৰ ফলতেই কিছুমান মৃত্যু হৈছে যেনে কৰ্কট ৰোগ হৃদৰোগ এইবিলাকত পৰি মানুহ বহুত মৃত্যু হৈছে আৰু এই বেমাৰসমূহ বেয়া বস্তুবোৰ খাওঁতেই পটককে নহয় যে লাহে লাহেহে এটা বয়সত গৈ বেমাৰ হয়গৈ আৰু সেই বেমাৰসমূহ প্ৰথমতে ইয়াত ছিন্থমসমূহ দেখা নেপায় আৰু কিছুমান অভাৱী মানুহে আঁতৰলৈ গৈ দেখুৱাব নোৱাৰাৰ ফলতো বহুতো তাৰমানে মানুহৰ এইকেইটা বেমাৰত মৃত্যু বেছিকৈ হৈছে যে আমাৰ অঞ্চলত শিশুৰ উচ্চ হাৰৰ মৃত্যু হোৱা নাই কাৰণ শিশুৰ জন্মৰ পৰাই আজিকালি মানুহবিলাকে বহুত যত্ন লয় আৰু প্ৰায় আজিকালি মানে চৰকাৰী চিকিৎসালয়তে হওক বা ব্যক্তিগত চিকিৎসালয়তেই হওক যে শিশুৰ তাতহে তাৰমানে জন্ম কৰাৰ সুবিধাৰ কাৰণে লৈ যায় সেই কাৰণে শিশুসকলৰ মৃত্যুৰ হাৰ নাই আৰু নৱজাতকৰ বাবে টিকাকৰণৰ উপলব্ধ আছে কাৰণ আজিকালি চৰকাৰী আঁচনি মতে বহুতো টিকাকৰণ উলিওৱা হৈছে আৰু শিশুসকলৰ এই টিকাকৰণবোৰ হৈছে জন্মৰ চৌব্বিছ ঘণ্টাৰ ভিতৰতেই শিশুসকলক হেপেটাইচিছ বিৰ ভেকচিন দিয়া হয় আৰু দ্বিতীয় বেজীটোৰ এমাহৰ ভিতৰত দিয়া হয় আৰু তৃতীয় বেজীটো ছমাহৰ পৰা ওঠৰ মাহৰ ভিতৰত হেপেটাইচিছ বিৰ বেজী দিয়া হয় আৰু শিশুসকলৰ তিনি মাহৰ মূৰত ৰেপিচিভি ৱান বুলি এটাৰ বেজী আছে সেই বেজীটো দিয়া হয় জাপানী এনকেফালাইটিছ বেজী দিয়া হয় শিশুসকলক আৰু টেটেনাছ বেজীও দিয়া হয় আৰু শিশুসকলৰ চৰকাৰী আঁচনিসমূহ হৈছে শিশু কল্যাণ আঁচনি আৰু মাজনীৰ আঁচনি এইকেইখন বিশেষকৈ ছোৱালীসকলৰ বাবে ব্যৱহাৰ কৰা আঁচনি আৰু প্ৰধানমন্ত্ৰীৰ মাতৃ যোজনা আঁচনি এই আঁচনিখনত মাতৃগৰাকীৰ মানে এটা শিশুৰ আৰম্ভৰ পৰাই গৰ্ভত আৰম্ভ হোৱাৰ পৰাই যে শেষৰলৈকে প্ৰসৱ হোৱালৈকে যে প্ৰধানমন্ত্ৰীৰ এই মাতৃৰ যোজনাখনৰ সহায়ত বিনামূলীয়াকৈ চৰকাৰী হস্পিটালত চিকিৎসা লৈ থকা হয় আৰু তাৰ পাছতে আছে সুকন্যা সমৃদ্ধি আঁচনি এই আঁচনিখন কেৱল ছোৱালীসকলৰ বাবেহে চৰকাৰে উলিয়াইছে আৰু এই আঁচনিৰ জৰিয়তে ছোৱালীবিলাকে এটা বয়সত গৈ তেওঁলোকে কিছুমান তাৰমানে পঢ়িবৰ কাৰণে বা তেওঁলোকক বিয়া বাৰু দিবৰ কাৰণে এনেকে চৰকাৰে কিছুমান তাৰমানে পইচাৰ টকা পইচাৰ সুবিধা দিয়ে আৰু জননীৰ মাতৃৰ যোজনা আঁচনি এই যোজনাখনো মাতৃগৰাকীক তাৰমানে সন্তানটি প্ৰসৱৰ পিছত যে ঘৰলে আনিবৰ কাৰণে বা প্ৰসৱৰ সময়ত হাস্পতাললৈ নিবৰ কাৰণে এনেধৰণৰ অহা যোৱা কৰিবলৈ তাৰমানে যিখন হস্পিটালৰ পৰা গাড়ী বন্দৱস্ত কৰা হয় সেই গাড়ীখন জননীৰ তাৰমানে সুৰক্ষা আইনৰ এই যোজনাতেই ভিতৰত পৰে